নমস্কাৰ মই উজ্জ্বল হাজৰিকা বৰ্তমান আগৰ যি পুৰণি মোবাইল আৰু বৰ্তমান স্মাৰ্টফোনৰ মাজৰ পাৰ্থক্যটো এনেকুৱা ধৰণৰ যে আগৰ যিসকল পুৰণি মোবাইল আছিলে সেই মোবাইলখিনি আছিলে প্ৰায় স্ক্ৰীণ টাছৰ মোবাইল নাছিলে মানুহৰ দুটা এটা স্কীন টাচ আছিল যদিও তাত ফ'ৰ জিবি বা অন্য কোনো সুবিধাখিনি নাছিলে খুব বেছি তাত অকল মানে ফটো কপি মাৰিব পাৰি লাইটটো জ্বলে আৰু কেলকুলেটটো কৰিব পাৰি ফোনটো কৰিব পাৰি আৰু বিশেষ একো নাই সৰু সুৰা গেম এটা দুটা খেলিব পাৰি আগৰ মোবাইলখিনি আৰু আগৰ মোবাইলখিনি সাপৰ নিচিনা কিছুমান গেম আছিলে তেনেকুৱাবিলাকৰ পৰাই নেটৱৰ্কত গেমখিনি নাছিলে অনলাইনৰ যিখিনি গেম আছিলে কিন্তু বৰ্তমান মোবাইলৰ বহুত প্ৰযুক্তিবিদ্যা মোবাইলটোতে পোৱা যায় আগৰ যিখিনি মোবাইল আছিলে খুব কম পইচাতে ৰিচাৰ্জ কৰিবলগীয়া হৈছিলে তাৰ যিমানটো মই পইচা কথা পাতিম সিমান সময়তহে পইচা শেষ হ'ব মানে নিৰ্দিষ্ট এটা সময়লৈ পইচা নিৰ্ধাৰিত কৰা হৈছিলে এতিয়া কিন্তু সম মোবাইলবিলাকত নিৰ্ধাৰিত এটা সময়ত এটা মোবাইলত পইচা ভৰাব লাগিব সিমানখিনি পইচা ফোন কৰোঁ নকৰোঁ কথা নাই এটা নিৰ্দিষ্ট সময়ত পইচাখিনি নাইকীয়া হৈ যাব এইখিনি মানে ৰিচাৰ্জৰ সমস্যা আহি পৰিলে কিন্তু ফোনৰ ক্ষেত্ৰত আগৰ মোবাইলত ফোন কৰাৰ বাদে বেলেগ একো সুবিধা পোৱা নাছিলে কিন্তু যিমান দূৰ মই দেখিছোঁ বা মই জন্মৰ পৰা যিমান দিনলৈকে দেখিছোঁ তেতিয়া প্ৰথম পহিলা অৱস্থাত হোৱাটছআপৰ ব্যৱস্থা নাছিলে ফেচবুকৰ ব্যৱস্থা নাছিলে লাহে লাহে সেইখিনি হ'বলৈ ধৰিছে বাৰু নহয় এতিয়া বৰ্তমানটো বাৰু জনপ্ৰিয়ই হ'ল কিন্তু লাহে লাহে সেইখিনি হৈছে ফেচবুক হোৱাটছআপ ই ইউটিউব আদি আমি তেতিয়া লুডু খেলিব জানোঁ লুডু ডাউনলোডে আছিলেনে তাতে মানে মোবাইলতে ফিটিং হৈ আহিছিলে ৰেডিঅ' আহে তেনেকুৱা ধৰণৰ বস্তুহে আমি প্ৰথম অৱস্থাত পাইছিলোঁ সেইখিনি সুবি আছিলে কিন্তু মোবাইলবিলাক ইমান ডাঙৰ ডাঙৰ নাছিলে সৰু সৰু মোবাইল আছিলে আৰু সেই সময়ত যিখিনি মোবাইল আছিলে আমি নেটৱৰ্ক বিচাৰি ঘৰৰ কোনোবা এটা নিৰ্দিষ্ট জেগাত বা বিচনাখনৰ ওপৰতে হওক বা টেবুলখনৰ ওপৰতে হওক বা খিৰিকীখনৰ দাঁতিতে হওক আমাৰ মোৰ ক্ষেত্ৰত কৈছোঁ বেলেগৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱা দেখিবলৈ পাওঁ আমাৰ লগৰবোৰৰ ক্ষেত্ৰত নিৰ্দিষ্ট এটা জেগাতহে আমি মানে মোবাইলৰ টাৱাৰ নেটৱৰ্ক পাওঁ বা টাৱা পাওঁ নহ'লে আপোনাৰ নেটৱৰ্কৰ কোনো সুবিধা নাছিলে মোবাইলবিলাক তেতিয়া আছিলে ৰিলায়েঞ্চ বুলি এটা মোবাইল আছিলে নেট তাৰপিছতে নকিয়া বুলি এটা মোবাইল আছিলে চেমচাং আছিলে সৰু কি পেডৰ কিন্তু সেইবিলাকৰ কেপাচিটি যথেষ্ট বেছি আছিলে এদিন চাৰ্জ দিলে চাৰি পাঁচদিনলৈ গৈছিলে মাটিত পৰিলেও কিবা প্লাষ্টিকৰ বস্তু নিচিনাকৈ ওফৰিহে পৰে তাত কিন্তু বেয়া হোৱা ছিষ্টেম নাছিলে আৰু আৰু সমস্যাটো আছিলে প্ৰধানকৈ নেটৱৰ্কৰ বিভিন্ন ধৰণৰ আমি গৈ পেলাই নেটৱৰ্ক বিচাৰি পেলাই ঘূৰি ফুৰিব লাগে নেটৱৰ্ক পালেহে ফোন কৰিব পাৰি নহ'লে আমি ঘৰৰ পৰা ওলাই গৈ এটা নিৰ্দিষ্ট জেগাত কথা পাতিবলগীয়া হৈছিলে কিন্তু তেতিয়াৰ দিনৰ মোবাইলত কিন্তু এটা এতিয়া মৃত প্ৰায় অৱস্থালৈ গ'ল মিচ কল মৰাটো এটা বৰ মানে আমাৰ কাৰণে বৰ ফূৰ্তিদায়ক আছিলে যে কোনোবা এটা মানুহৰ পৰা আমি কোনোবা এটা মানুহলৈ মিচ কল মাৰি দিলে গম পাই যে মোৰ প্ৰতি তাৰ আন্তৰিকতা আছে বুলি এতিয়া কিন্তু মিচ কল মাৰিলে গালি পাৰিব আহ্ পইচা নাই ভৰোৱা নেকি কিন্তু তেতিয়া সেইটো পইচাটোৰ ওপৰত ভিত্তি কৰি যে আপোনাৰ প্ৰতি যে মোৰ এটা ভাল ভাৱ আছে সেইটো এটা মিচ কলে জনায় মই এটা লগৰ ল'ৰা বা মই এজনী লগৰ ছোৱালীলৈ মই যদি দিনটোত যদি নবাৰ যদি মিছ কল মাৰোঁ জানিব যে সেই ল'ৰাটো বা সেই ছোৱালীজনীৰ প্ৰতি মোৰ বিৰাট আন্তৰিকতা আছে তেনেকৈ মিতিৰ কুটুমলৈ আমি মিছ কল মাৰোঁ কিন্তু তেতিয়া মিছ কলটোৰ প্ৰত্যুত্তৰ কিন্তু মিছ কল এটাহে দিয়ে বা খুব বেছি ইমাৰজেঞ্চি থাকিলে ফোন এটা কৰে বা এওঁ ৰিচাৰ্জ নাই বুলি বা হেৰি কিন্তু মিছ কলৰ এটা মানে খুব ধুনীয়া এটা সম্বন্ধ বজাই ৰাখিছিলে তেতিয়া হোৱাটছআপ কৰিব পৰা এটা ব্যৱস্থা আছিলে অতীজৰ মোবাইলত ত' হোৱাটছআপ নাছিলে দেই মেছেজ লিখিব পৰা এটা ব্যৱস্থা আছিলে চৰি হোৱাটছআপটো এতিয়াহে হৈছে মেছেজতে আমি কিছুমান কাম কৰিব পাৰোঁ লিখি কিন্তু মেছে এটা মেছেজত সেই সময়ত মোৰতো আপোনাৰ ডেৰ টকা নে দুটকা কিমানটো কিমানটো পইচা যায় এটা এটা মেছেজ কৰোঁতে কেতিয়াবা আমাৰ এনেকুৱা হয় যে ফোনটো নকৰিলে আমি মেছেজটো কৰি দিওঁ কে নেটৱৰ্ক পালে মেছেজটো যাব বুলি আমি ভাবিছোঁ পেলাই কেতিয়াবা মেছেজ কৰি থ'বলগীয়া হয় বৰ্তমান মোবাইলৰ যিটো সুবিধা যথেষ্ট আমি সুবিধা পাওঁ মোবাইলৰ পৰা আজি মই আন কথা নকওঁ বৰ্তমান কোন কাৰোবাৰ এটাক মানে এখন মিটিং যদি আমি এৰেঞ্জ কৰিবলগীয়া হয় বা দহজন মানুহক যদি গোটাবলগীয়া হয় এটা মেছেজৰ ক জৰিয়তে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আমি সকলোকে খবৰ দিব পাৰোঁ খুব কম সময়ৰ ভিতৰত আমি ৰাইজৰ মাজত এটা খবৰ বিলাব পাৰোঁ বৰ্তমান মোবাইলৰ জৰিয়তে মানুহে ঘৰতে থাকি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে ল'ৰা ছোৱালীয়ে নজনা কথা এটা ছাত্ৰ ছাত্ৰীসকলে যদি নজনা কথা এটা যদি এতিয়া গুগুলতে ধৰক বা বা অন্য কিছুমান এপ আছে সেইবিলাকতে যদি মাৰি চায় যে আমুক লেচনটো দশম শ্ৰেণী অসমীয়া বিভাগৰ বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত বৰগীতটি প্ৰশ্নসমূহ প্ৰথম দশম শ্ৰেণীত আছে বৰ্তমান অসমীয়া বিভাগৰ যিটো প্ৰথম বৰগীত সেই বৰগীতটোৰ বিষয়ে যেতিয়া আমি প্ৰশ্ন যদি বিচাৰোঁ তেনেহ'লে গুগলত মাৰি পেলাই দিলেই হ'ল বা আমি ইউটিউবত চালেই হ'ল তাৰ যিখিনি প্ৰশ্ন উত্তৰৰ পৰা আদি কৰি সকলো আহি যায় সেইখিনি যথেষ্ট সুবিধা হৈছে মানুহে বিভিন্ন ধৰণৰ ফটো হওক বা আজি অনলাইন কৰাবলৈকে হওক বা অন্যান্য পইচা লেনদেনৰ ক্ষেত্ৰত গুগুল গুগুলে বৰ্তমান মোবাইলত গুগুলৰ জৰিয়তে মানুহ বহুত ডেভলপ হ'ব পৰা হৈছে যে আজি মই যদি মাহী যদি বেমাৰ হৈ পেলাই যদি আছেগৈ দিল্লীত তেনেহ'লে মই দিল্লীলৈ টকা বিছ হেজাৰ লাগে ত্ৰিছ হেজাৰ লাগে মই গুগল পে'ত পঠিয়াই দিব পাৰোঁ নহ'লে আগতে দিল্লীলৈ যাবলৈ হ'লে সেই বিছ বা ত্ৰিছ হাজাৰ টকাৰ যহতে দিল্লীত মানুহটো আৱদ্ধ হৈ থাকিবলগীয়া হ'ব পাৰে কি পদ্ধতিৰে দিম মানুহৰ হাহাকাৰ সৃষ্টি হয় এতিয়া গুগুলত যথেষ্ট সুবিধা হৈছে কৰ্মীয়ে কাম কৰিছে হাতত কেছ নাই কিন্তু আমি বেংকলৈ নগ'লেও হ'ল আজিকালি প্ৰতিজন মানুহৰ হাততে গুগল থাকেই গুগুল পে' আমি গ জি পে' কৰি পেলাই পইচা পঠিয়াব পৰা এটা ব্যৱস্থা হৈছে বৰ্তমান বৰ্তমান যেনেকৈ ভাল মোবাইলতে এটা ভাল ব্যৱস্থা কৰিছে তেনেকৈ বেয়াও কৰিছে আজি প্ৰজন্মৰ ল'ৰা ছোৱালীক দেখোঁ যে মোবাইলটো দি থ'লে মাক বাপেক চাকৰিলৈ যাব পাৰে খেতিলৈ যাব পাৰে খেতি কৰিবলৈ যায় কিন্তু মাক বাপেকে মোবাইলটো দি দি বহুত ল'ৰা ছোৱালীক বেয়া কৰা দেখিছোঁ আৰু ল'ৰা ছোৱালীক দেখিছোঁ যে খুব কম সময়ৰ ভিতৰৰ পৰাই মোবাইল যেতিয়া কেঁচুৱা এটাই এটা পদাৰ্থ বা এটা বস্তু হাতে ধৰিব পৰা হয় তেতিয়াৰ পৰাই কিন্তু সি মোবাইলটো ধৰিব পৰা হয় আৰু মোবাইলটো দিলে সি কিন্তু বৰ আনন্দ পায় কেঁচুৱাটোৱে গতিকে জন্মৰ পৰাই শিকি অহা নিচিনা হৈছে ল'ৰা আমাৰ ছোৱালীয়ে আজিৰ প্ৰজন্মত মোবাইলটো মোবাইলটো পালে একো নেলাগে কিন্তু তাতে ভাল আৰু বেয়া দুয়োটা দিশ আছে মোবাইলত আজিৰ স্মাৰ্ট যিখিনি মোবাইল আছে মই স্মাৰ্ট মোবাইলৰ বিষয়ে কৈ আছোঁ বৰ্তমান এই ভাল দিশটো পৰা বহুত আজিৰ নতুন প্ৰজন্ম বিচলিত হোৱা দেখিছে বুলি পোৱা গৈছে একাদিক্ৰমে ভা অ ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ নাম যদি আমি মোবাইলত যদি মাৰোঁ ইউটিউবত তেনেহ'লে আহে কিন্তু সেইবিলাক নেচায় আজিকালি ল'আ ছোৱালীয়ে চাই বিভিন্ন ধৰণৰ পাবজি পৰা আদি কৰি অনলাইনৰ খেল খেলে এইখিনি খেলি দেখিছোঁ আৰু ক'ব নোৱাৰে মাক বাপেকে যদি মাতি থাকে ভাত খাবলৈ হ'ব খাম কিন্তু মোবাইলটো থাকিলে সুদা ভাত হ'লেও গিলি থৈ দিয়ে গম নাপায় কি হৈছে কিবা কাৰণে যদি সেই সময়ত যদি ৰিচাৰ্জ নাই বা চাৰ্জ নাই মাক বাপেকক ক'ব যে এইবোৰ কি ভাত বনালি নাখায় মানে মোবাইলে এনেকুৱা এটা পৰিস্থিতি কৰিছে মানুহৰ মন মগজুতো বৰ্তমান প্ৰজন্মৰ মন মগজুটো কিন্তু ধ্বংস কৰি দিছে যেনেকৈ ড্ৰাগছ আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত ক্ষতিকাৰক আৰু যদি মোবাইল যদি সৎ পথত যদি ব্যৱহাৰ কৰিব নোৱাৰে তেনেকৈ কিন্তু ক্ষতিকাৰক উপকাৰতো আছেই যথেষ্ট উপকাৰ আছে তাতে বহুত মানুহ আজি সফলো হৈছে আজি কেলকুলেট কৰিবৰ সময়ত মোবাইলতে ওলাইছে কিবা এটা প্ৰশ্ন বিচাৰিছোঁ মোবাইলতে ওলাইছে ফটো মাৰিছোঁ মোবাইলতে হৈছে আজি তাৰিখ চাব খুজিছোঁ মোবাইলতে হৈছে তাৰপিছতে সময় চাব খুজিছোঁ মোবাইলতে হৈছে অনেক আজি মই দুটা বজাত ৰাতি উঠিব লাগে তিনিটা বজাত উঠিব লাগে মোবাইলতে দি থৈছোঁ এলাৰ্ম বাজিছে উঠিছোঁ আনহে নেলাগে মই আমাৰ ঘৰৰ ওচৰে এগৰাকী ম মহিলাক দেখিছোঁ তেওঁ বোলে মোবাইলৰ যোগেদি প্ৰেছাৰ চুগাৰ আদিও বোলে চেক কৰিব পাৰে বুলি কয় মই ঘৰৰ ওচৰৰ মহিলা এগৰাকীও মই দেখিছোঁ তাৰ উপৰিও মোবাইলৰ যোগেদি অনলাইনত বিভিন্ন ধৰণৰ বস্তু অনা বা বস্তু পোৱাৰ পিছতে যদি তাক যদি বেয়া হয় তেনেহ'লে তাক ঘূৰাই দিয়া যিটো ব্যৱস্থা সেইটো মোবাইলৰ যুগতে হৈছে বুলি ভাবিছোঁ মোবাইলে এইখিনি মানুহক সুবিধা কৰি দিছে আজি আপুনি কোনোবা এডোখৰ জেগালৈ গ'ল তাত গৈ পেলাই আপুনি কেছ হাতত পইচা নাই গুগুলৰ পৰা মোবাইলৰ পৰা পইচা দিব পাৰে এইটো এটা বিৰাট ডাঙৰ সুবিধা হৈছে নহ'লে হাতত যদি আপুনি পইচা লৈ যদি বাহিৰলৈ ওলাই যায় আজিহে যিহে চিলনি চোৰ বা ডকাইতৰ যি উপদ্ৰৱ ই আপোনাৰ পইচাকেইটা হাতৰ পৰা লৈ যোৱাৰ সম্ভাৱনা থাকে কিন্তু মোবাইলটো থাকিলে তাক আপোনাৰ নিৰাপদ হৈ থাকিব পইচাকেইটা ইয়াৰ উপৰিও মোবাইলে আজিৰ যুৱ প্ৰজন্মক বহুত ধ্বংস কৰিছে কিন্তু সেই সমান্তৰালভাৱে কিন্তু মোবাইলে মানুহক আজিৰ প্ৰজন্ম এখোজ আগুৱাই যোৱাতো সহায় কৰিছে নেটৱৰ্কৰ কথা ক'বলৈ গ'লে নেটৱৰ্কটো ঠিকে আছে বাৰু বৰ্তমান জিঅ'য়ে হওক বা অন্য নেটৱৰ্কবিলাক আমি ঘৰত যিকোনো এটা জেগা পৰাই বা যিকোনো এডোখৰ জেগা পৰাই পাওঁ নেটৱকত আমাৰ বিশেষ পব্লেম নাই বৰ্তমান কিন্তু আমাৰ বিশেষ এটা প্ৰব্লেম আছে আমি কৃষিৰ ওপৰত ভিত্তি কৰি থকা মানুহ আমাৰ আটাইতকৈ সমস্যাটো হৈছে ৰিচাৰ্জ আজি পইচা পিছত মানুহ দৌৰি থাকিবলগীয়া হৈছে যিহে বস্তুৰ জুই চাই দাম হৈছে টকা পাঁচশ যদি বজাৰ এখন দোকানলৈ লৈ যোৱা যায় তেনেহ'লে সামান্য এটা পলিথিনে ভৰ্তি হৈ আহিব কিন্তু পলিথিনটো ভৰ্তি হৈ আহি নাহিবলৈও আছে এটা যদি হলিক্সৰ যদি বটল আনে তাৰপৰা যদি এক কেজি যদি ৰহৰ দাইল আনে তেনেহ'লে আৰু পাঁচশ টকাটো আপোনাৰ ঘূৰি নাহে গতিকে ৰিচাৰ্জটো তাৰ উপৰিও আছেই মাহেকীয়া এটা ৰিচাৰ্জ আছে যিটো ৰিচাৰ্জ আজি অলপ দিনৰ আগলৈকে ৰিচাৰ্জ যথেষ্ট কম আছিলে মোবাইলৰ আৰু জিঅ' ক্ষেত্ৰত মই ক'বলৈ গ'লে টু থাৰ্টি নাইনত এটা ৰিচাৰ্জ পাওঁ ডেৰ জিবি মই নেট পাওঁ সেইখিনি মই এমাহ বা আঠাইছ দিন চলিব পৰা হৈছিলোঁ আঠাইছ দিন যায় দেই এতিয়া সেই টু থাৰ্টি নাইনটোকে গৈ পেলাই টু নাইণ্টি নাইন কৰি পেলালে ডেৰ জিবি নেট পাওঁ গতিকে চাওকচোন কিমান টকা বাঢ়ি গ'ল আৰু এতিয়া যিটো ধাৰাত মোবাইলৰ পইচা বাঢ়ি গৈ আছে এটা সময়ত গৈ পেলাই কিন্তু দুদিনৰ হাজিৰা লগ লাগিলেহে এমাহৰ আমি ৰিচাৰ্জ ভৰাব পাৰিম এইটো কিন্তু বৰ দুখনীয় বিষয় হৈছে বৰ্তমান ইয়াক আমি যেনে তেনে এটা নিৰ্দিষ্ট মাইল খুঁটি ৰাখি পেলাই ৰিচাৰ্জৰ যিটো সমস্যা যে বঢ়াৰ যিটো সমস্যা এইখিনি আমি মানে যদি পাৰোঁ মানে তাৰ যিখিনি কোম্পানী সেই কোম্পানীয়ে যদি তাৰ প্ৰতি অকণমান যদি লক্ষ্য ৰাখে তেনেহ'লে আজি আমাৰ নিচিনা দৰিদ্ৰ শ্ৰেণীৰ মানুহেও ৰিচাৰ্জ ভৰাবলৈ কিন্তু অসুবিধা নাপাম পুঁজিপতি মানুহসকলৰ কাৰণে ৰিচাৰ্জ ভৰোৱাটো কোনো কথাই নহয় পাঁচশ টকা ছশ টকা তেওঁলোকৰ কাৰণে কথাই নহয় কিন্তু আমাৰ নিচিনা দৰিদ্ৰ শ্ৰেণী তলৰ যিসকল মানুহ বৰ্তমান ঘৰৰ বস্তুকে কিনিমনে কাৰেণ্টৰ পইচাকে দিমনে নে ৰিচাৰ্জকে ভৰাম গতিকে আমাৰ সেইটো এটা ৰিচাৰ্জৰ দাম বঢ়াটো এটা বিশেষ সমস্যা হৈছে এইখিনি বৰ্তমান আৰু আৰু অতীজৰ যিখিনি মোবাইলৰ মাজৰ পাৰ্থক্য ইমানখিনি আছে আৰু আছে যথেষ্ট আছে কৈ থাকিলেও ওৰ নপৰে ইয়াত কৈয়ে থাকিব পাৰি বিভিন্ন ধৰণৰ কথা ইয়াৰ ওপৰত ভিত্তি কৰি কিন্তু এইখিনি হ'লে মোৰ মোৰ দৃষ্টিত মূল এইখিনি মানে সমস্যা মই যিখিনি সমস্যা পাইছোঁ তাৰ মূল কিন্তু বৰ্তমান মই ফাইভ জিয়ে হওক বা ফ' ফ'ৰ জিয়ে হওক মোবাইলৰ যিখিনি সুবিধা পাইছোঁ সঁচাকৈ মই কোম্পানীক শলাগৰ শৰাই আগবঢ়াইছোঁ আৰু কিন্তু ৰিচাৰ্জৰ ক্ষেত্ৰতহে মই অকণমান নিজকে বা কোম্পানীক মই আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে যাতে অকণমান ৰিচাৰ্জৰ দামটো তাৰতাম্য় কৰি বা ইমানতে বস্তুটো ৰিচাৰ্জটো ইমান লেভেলতে ৰাখি আমাৰ নিচিনা দৰিদ্ৰ মানুহকো যাতে আপোনালোকে উপকৃত কৰে এইয়ে মই কোম্পানীৰ ওচৰত হাতযোৰ কৰি প্ৰাৰ্থনা নিবেদিছোঁ ধন্যবাদ